নমষ্কাৰ দাদা যোৱাটো সপ্তাহত মই আপোনালোকৰ প্ৰতিস্থানৰ পৰা পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ আৰু যোৱাকালি আপোনালোকৰ মানুহে আহি মোক ঘৰতে পেণ্টটো ডেলিভাৰী দিলেহি আৰু লগে লগে মই পে'মেণ্টটো ক্লিয়াৰ কৰি দিলোঁ পছত মই যেতিয়া বক্সটো খুলি চালোঁ মই আচৰিত হ'লোঁ কাৰণ মই দিছিলোঁ নীলা ৰঙৰ জিঞ্চৰ পেণ্ট এটা অৰ্ডাৰ আৰু আপোনালোকে পঠিয়ালে সেউজীয়া ৰঙৰ পেণ্ট এটা যিটো মোৰ ছাইজৰ নহয়ে গতিকে যিহেতু এতিয়া সেই পেণ্টটো মোৰ কোনো কামত নাহে মই এইটো পুনৰ ঘূৰাই দিব বিচাৰিছোঁ এইক্ষেত্ৰত মই আপোনালোকৰ ৰিটাৰ্ণ পলিচিৰ বিষয়ে জানিব বিচাৰিছোঁ গতিকে জনাওকচোন মই কেনেদৰে ইয়াক পুনৰ ঘূৰাই পঠিয়াব পাৰিম আপোনালোকলৈ